হয় হয় হয় আমাৰ ইয়াতে আপুনি বহুত আছে এনেকৈ ৰিজৰ্ট আছে ৰিজৰ্টৰ বাহিৰেও আপুনি যদি চাব যায় এনেকা আহানা হোটেল আছে তাতে আপুনি ভাল পাব বি ৱে' আছে আৰু আপোনাৰ বহুত কেইখন হোটেল ইয়াত উপলব্ধ হয় আপুনি পাৰিব থাকিব আপুনি এতিয়া বা কেনেকুৱা বিচাৰে আপোনাৰ মানে এমাউণ্টটো কিমান বিচাৰে মানে প্ৰাইচটো কিমানৰ পৰা কিমানৰ ভিতৰত থাকিব বিচাৰে হয় হয় হয় হয় হয় হয় হয় অঁ লেট্ৰিন বাথৰুম এটেচ লাগে ন হয় হয় হয় হয় হয় হয়

অঁ আপুনি আ আপুনি যদি মানে আমাৰ হোমষ্টে'টোত আহে ন বোলে আপুনি লেট্ৰিন লেটিনৰ যদি এইবোৰ মানে এটেচ লাগে তেনেহ'লে আপুনি তাতে ভাল আপুনি দুহেজাৰ পৰা পঁচিছশ ভিতৰত মানে থাকিব পাৰিব আৰু ইভাগে যদি আপোনাক মানে নিজে তাতে বনাই খোৱা বা আপুনি যদি অৰ্ডাৰ কৰি নাখায় অৰ্ডাৰ কৰি খালে এক্সট্ৰা থালি তাতে আপোনাৰ থলুৱা থালি পাব য'ত গাহৰি পাতত দিয়া এনেকৈ পাতত দিয়া মাছ মাংস পাব ভাত পাব কলপাতত দিয়া ভাত খানা পোৱা যায় আপুনি তাৰ উপৰি মানে নিজে বনাব বিচাৰিছে বা আপুনি নিজে আপুনি বনাই খাম বুলি ভাবিছে তেনেহ'লে এক্সট্ৰা আপুনি এশ টকা আমাক দিব লাগিব তাতে গেছ তাতে গেছ মানে তাতে আমাৰ গেছৰ খৰচ আছে আৰু আমাৰ যোনখিনি মানে প্ৰয়োজনীয় সামগ্ৰীসমূহ যি মানে বাচন বৰ্তন সেইখিনি আমাৰ ইয়াৰ পৰাই দিয়া হ'ব

হয় হয় আমাৰ ইয়াৰ পৰাই ওচৰ আপুনি একদম মেইন টাউনতে হয় গতিকে আপুনি ইয়াৰ পৰাই যাতায়াতৰ সুবিধা অত্যন্ত সুচল হয় আপুনি ইয়াৰ পৰাই তলাতল ঘৰ ৰংঘৰ বা ওচৰ মানে যিখিনি কীৰ্তিচিহ্ন আছে সেইসমূহো ভালদৰে প মানে ভ্ৰমণ কৰিব পাৰিব অঁ অঁ হয় হয় আপোনাৰ অঁ দুহেজাৰ আটাইতকৈ কমটো দুহেজাৰ তাতকৈ আপুনি বোলে এনেকৈ মানে অঁ মানে কি কৈছে

কমফৰ্ট কমফৰ্ট আপোনাৰ তাতে আপোনাৰ দুখনকৈ বিচনা পাব আপুনি ইয়াতে আপোনাৰ টি লগতে আপোনাৰ এনেকৈ টি ভি লাগি থাকিব আপুনি তেনেধৰণৰ এ চি যদি বিচাৰে এ চি থাকিব এক্সট্ৰা আপুনি যেনেকুৱা ধৰণৰ বিচাৰে তাতে আৰু যদি কিবা অসুবিধা পায় আমাক কণ্টেক্ট কৰিলেই হ'ব অঁ হ'ব হয় হয় ঠিক আছে আপুনি আহিব আহিলে মোলৈ এই নম্বৰটোতে কল কৰিব ঠিক আছে হ'ব দিয়ক